হয় নমস্কাৰ কওকচোন কোনে কৈছে আপুনি

হয় কওকচোন হয় হয় হয় মই নিশ্চয় সহায় কৰিম মই খুব ভাল পাম অঁ মাজুলী আমাৰ গৌৰৱ আমাৰ অসমৰ গৌৰৱ মাজুলী যিহেতু মাজুলী সম সমগ্ৰ বিশ্বতে বিখ্যাত বৃহত্তম নদীদ্বীপ হিচাপে এই ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এক বৃহৎ নদীদ্বীপ হৈছে এই মাজুলী মাজুলীৰ শব্দৰ অৰ্থ লক্ষ্মী ঘৰ বা লক্ষ্মীৰ ভঁৰাল বুলি মাজুলীক কোৱা হয় মাজুলীত দুহেজাৰ ষোল্ল চনত সেই সময়ত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতে জিলা হিচাপে ঘোষণা কৰিছিল মাজুলী আমাৰ বৈষ্ণৱীয়া সংস্কৃতি শ্ৰীমন্ত মহা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱীয়া সংস্কৃতি আৰু সত্ৰ সংস্কৃতিৰ মূল সাংস্কৃতিক পীঠ হিচাপে জনা যায় তদুপৰি শিল্পকলা বিভিন্ন ধৰণৰ শিল্পকলা যেনে নৃত্য গীত হওক মুখাশিল্প এই শিল্পসমূহৰ বাবে মাজুলী পৃথিৱী বিখ্যাত ই আগতে যোৰহাট জিলাৰ এটা মহকুমা আছিল জিলা ঘোষিত হোৱাৰ আগতে কিন্তু বৰ্তমান এক সম্পূৰ্ণ জিলাৰূপে ই পৰিগণিত হৈছে শুনিছানে অঁ মাজুলীৰ বৰ্তমান জনসংস্যা প্ৰায় একলাখ চল্লিছ হাজাৰ হ'ব আৰু মাজুলীত যিসকল লোকে বাস কৰে তেওঁলোক মিশ্ৰিত জনগোষ্ঠীৰ লোক মই আজি অলপ ব্যস্ত আছোঁ কিছু সময় পাছত এই সময়ত মই অলপ ব্যস্ত আছোঁ কিছু সময়ৰ পাছত মই পুনৰ কল কৰি আপোনাক এই বিষয়ে অধিক অৱগত কৰিলে হ'বনে অঁ ধন্যবাদ মইও ভৱিষ্যতলৈ সহায় কৰিবলৈ খুব ভাল পাম অঁ অঁ হয়